বিয়াবোৰত মানুহে কইনাক বিভিন্ন ধৰণৰ উপহাৰ দিয়ে যেনে ধৰক বিচনা চাদৰ বাল্টিং সোণৰ আ অলংকাৰ সোণৰ খাৰু কাপোৰ কাপ প্লেটৰ চেট্ তাৰোপৰিও বিভিন্ন ধৰণৰ পইচা পাতি দিও উপহাৰ দিয়ে কিন্তু আমি এইসমূহক যৌতুক বুলি ক'ব নোৱাৰোঁ যৌতুক বুলি ক'লে আমি কইনা ঘৰৰ পৰা কইনাক দৰা ঘৰলৈ যাওঁতে যিসমূহ সামগ্ৰী দিয়া হয় যেনে বিচনা চোফা চেট্ শ্ব'কেছ কাপোৰ ধোৱা মেচিন টি ভি ইত্য়াদিবিলাক যিটো দিয়া হয় এইসমূহকহে আমি যৌতুক বুলি ক'ব পাৰোঁ বিয়াবোৰত মানুহে যিসমূহ কইনাক উপহাৰ দিয়ে সেইসমূহক আমি যৌতুক বুলি ক'ব নোৱাৰোঁ